অ' এয়া ভাল আপোনাৰ

অ' হয় নি অ' অ' বাকী ভালে আছে নাই এই ঘৰৰ কাম অলপেই কৰি আছিলোঁ অ' অ' ঠিক আছে অ' আমি কিমানমান বজাত যাম বাৰু অ' অ' অ' অ' চাৰে তিন তিনিটা পঞ্চল্লিছ চাৰিটা মান বজাৰ ভিতৰত ওলাই দিম হয় অ' অ' অ' তাকে অ' ভালেই হৈছে দিয়ক লগ এটা পাইছোঁ অ' অ' ভালেই হৈছে মইও লগ এটা পাইছোঁ নাই নাই লগ এটা পাইছোঁ ভালেই পাইছোঁ অ' অ' ঠিক আছে বাৰু অ' ঠিক আছে দিয়ক